হেল্ল' হেল্ল' প্ৰতীক অ' এ মই আৰু লগৰ কেইজনমান এইবাৰ কাজিৰঙালৈ আকৌ যাম বুলি ভাবিছোঁ এ লগৰ কেইজনো যাম বুলি কৈছে কাজিৰঙালৈ অ' এ এতিয়া গ'লে কি কি দেখিম বাৰু নহয় এতিয়া গ'লে ভাল হ'বনে এই মাহতে কিবা কিবি দেখিবলৈ পাম ই আগৰ নিচিনাই হৈ আছেনে হোটেল চোটেলবোৰ থকা মেলা অ' এতিয়া কি কি দেখিবলৈ পাম বাৰু একদম ফুৰিবলৈ ভাল হ'বনে অ' তেনেহ'লে ভালকৈ দেখাই আনিব দেই তেখেতলোকেও গৈ পোৱা নাই বোলে যা যাম বুলি কৈছে অ' হ'ব নহ'লে গৈ আছো দেই অ'